আমি পৰিয়ালৰ মহিলাসকলে মাছ ধৰিবলৈ গ'লে চালনি জাকৈ আঠুৱা এই ধৰণৰ সঁজুলি সমূহ নিয়া হয় আঠুৱা ধৰিবলৈ সকলোৱে ধৰি আঠুৱা মত সহায় কৰোঁ আৰু মাছবোৰ ওপৰলৈ তুলি সকলোৱে বুটলি খালৈত বা টিঙত ভৰাও চবেই চালনি মাৰোঁ জাকৈ মাৰোঁ চালনি পাতি লৈ সক চাৰিওফালে চ' সকলোৱে সেপিয়াই পিনে আহি চালনি দাং খুওৱা হয় আৰু যদি সকলো মহিলা যাব নোৱাৰোঁ তেতিয়া পুৰুষসকলে যদি মাছ মাৰিবলে যোৱা হয় তেতিয়া তেওঁলোকে জাল মাৰে খেয়ালি মাৰে তেওঁলোকে মাৰি বামলৈ চপাই দিয়া হয় আৰু বামত আমি সকলো মহিলাই মাছবোৰ ধৰি খালৈ বা টিঙত ভৰাও আৰু বিশেষকৈ সাগৰলৈ মহিলাসকল যোৱা নহয় কাৰণ সাগৰৰ ইস্পীডটো বেছি পানীৰ আৰু সাগৰৰ ঢৌ বহুত ডাঙৰ আহে সাগৰত মাছ ধৰিবলৈ নোৱাৰি মহিলাসকলে বিশেষকৈ মহিলাসকল সাগৰলৈ যোৱা নহয় তাৰ কাৰণে আমি সাগৰলৈ নাযাওঁ